অ কওকচোন হয় হয় স্থানীয় পাচলি হয় আজি আনিছোঁ সম্পূৰ্ণ সতেজ হৈ আছে আপোনাক কেনেকুৱা ধৰণৰ পাচলি লাগে বাৰু কবি চল্লিছ টকা হয় হয় কিলো চল্লিছ টকা হয় ভালেই ভালেই হয় হয় আপুনি কিমান দিব যদিহে কিবা নিয়ে তেতিয়া মই কমাই দিব পাৰিম দহ টকা বা দহ টকা মান কমাই দিব পাৰিম আৰু ঠিক আছে গাজৰো সম্পূৰ্ণ সতেজ হৈ আছে আপুনি আজি আনিছোঁ বজাৰৰ পৰা স্থানীয় বজাৰৰ পৰা আনিছোঁ হয় গাজৰ পঞ্চাছ টকা কেজি

বিটৰো সেই একে পঞ্চাছ টকা কেজি অ ঠিক আছে

হয় ঠিক আছে বাৰু হয় হয় হয় হয়

ঠিক আছে অ ঠিক আছে বাৰু